মই মেচিন চিলাই প্ৰথমতে আমাৰ ওচৰতে এজনী নেপালী মানুহ আছে তাইৰ ওচৰতে গৈ পেলাই ৰাতিপুৱা দহ বজাৰপৰা বাৰ বজালৈকে শিকিছিলোঁ আৰু কাপোৰ প্ৰথমতে তাই কাপোৰ কাটিব শিকাইছিল শিকোৱা পাছত লাহে লাহে মেখেলাবিলাক চিলাব শিকাই দিছিল শিকোৱা পাছত আৰু সূতা কেনেকৈ বেজী বেজীত ভৰাই আৰু কেনেকৈ কি কৰে সেইবিলাক সকলো শিকাই দিলে শিকোৱা পাছত মই এতিয়া মেচিনত কাপোৰ নিজেই চিলাব পাৰোঁ তাৰ পিছত আৰু মই তাত তৰ তাঁতশাল কাপোৰ বব জানো কাপোৰ প্ৰথম লগালে প্ৰথমতে ববিন কৰি লগাব লাগিব তাৰ পিছত আৰু লগাই মেলি ব চ ব উঠাই শালত দাঙি তাৰ পিছত সূতা ক'ত কি কেনেকৈ বেয়া হৈছে সেইবিলাক সকলো ঠিক ঠাক কৰি ব'ব লাগিব বৈ পিছত সেইবিলাক কাপোৰ বেচি দিওঁ মই বেচি দিওঁ আৰু মই মুগা মেখেলা মুগা ৰিহা মে তাৰ পিছত ঘৰত পিন্ধা মেখেলা চাদৰ এইবিলাক সকলো ঘৰতে বৈ পিন্ধোঁ আৰু কিছুমান গামোচা বিহুৱান এইবিলাক ব বেচিবৰ কাৰণে ব বেচিবৰ কাৰণে লগাওঁ লগাওঁ আৰু কাপোৰ ঘৰত পিন্ধা মেখেলা কাপোৰ মেখেলা লগাবৰ কাৰণে সূতা এয়া পকুৱা সূতাৰপৰা লগাওঁ আৰু আৰু সেই কিছুমান গামোচা বোৱা বেচা গামোচা কিছুমান মাছা চোতা বুলি কয় মাছা চোতাই বৈ বিক্ৰী কৰা হয় আৰু আমাৰ কাপোৰবিলাক ওদালগুৰিত বেচা হয় ওদালগুৰিত বেচা হয় পিন্ধা গামোচা এখনত দুশ টকা আৰু বিহুৱান বিহুৱানত ডেৰশ যদি সৰু ফুল হয় এশ টকা য'ত আৰু অলপ ডাঙৰ ফুল হ'লে দুশ টকাত এনেকৈয়ে দিয়ে এনেকৈয়ে বেচা হয়

আৰু চাদৰ চাদৰো বৈ বেচোঁ সকলো কাপোৰে বৈ বিক্ৰী কৰিব বিক্ৰী কৰোঁ ৰিহা বে ৰিহা মুগা মেখেলা এইবিলাকো বৈ বৈ বিক্ৰী কৰা হয়